অ' বাইদ' হেৰি আছে নেকি আপোনাৰ আপোনাৰ গাখীৰৰ ব্যৱসায় আছে হেনো অ' হেৰি গাখীৰ লাগিছিলে অ' এই সকামখন এই ছোৱালীজনী কাৰণে কিবা এটা পাতিম বুলি ভাবিছোঁ সকাম এখন গাখীৰ লাগিছিলে দুইটাই লাগিছিলে অ' এৱা গাখীৰো লাগে দৈ গাখীৰো লাগে এই মানুহজনক পঠাই দিম অ' বৃহস্পতিবাৰ মানেই লাগিব মোক বাৰু

অ' আপোনাৰ কোনখিনিত আছিলে হেৰিটো আপোনাৰ ঘৰ অ' অ' অ' হেৰি মানে এই আই সকাম কৰিম বুলি ভাবিছোঁ মানে হেৰি পায়সো বনাব লাগিব আকৌ এনেই অ' পায়সৰ কাৰণে গাখীৰ লাগে আকৌ এনেকৈ আকৌ আকৌ যোনে পায়স নাখায় মানে এনেকৈ দৈ গাখীৰ জলপান এনেকৈ খোৱাম বুলি ভাবিছিলোঁ সেইকাৰণে মানে ছয় লিটাৰমান লাগে অ' এৱা গাখীৰ ছয় লিটাৰ লাগিব দৈ গাখীৰ অকণমান কম কম হ'লেও হ'ব তিনি মান হ'লেই হ'ব পাৰিব নহয়

অ' দামটো দামটো তাতেই পাতিব আৰু ন আশী টকা অ' দৈটো অলপ বেছি হ'ব চাগে অ' হ'ব দিয়ক মই মানুহজনক পঠাই দিম বাৰু দেই ছমৰজিৎ দত্ত তেওঁৰ নামটো নগাখেলীয়া আমি আপোনাৰ অ' ফোন নম্বৰটো দি দিম অ' সেনেকে দি পঠাম অ' আপোনাৰ নামটো কৈ দিব আকৌ তেতিয়াহে চিনি পাম নামটো অ' হ'ব দিয়ক কিমান সময়ত যেতিয়াই তেতিয়াই গ'লেই পামনে অ' হ'ব হ'ব দেই নহ'লে ধন্যবাদ অ' হ'ব বাৰু